মোৰ এই বিপণীখন ঘৰৰ ঘৰৰ পদূলিৰ মুখতে আছে মোৰ এই বিপণীখন ভাড়াত লোৱা নহয় মোৰ এই বিপণীখন মোৰ এই বিপণীখন নিজৰ মোৰ এই বিপণীখন ৰাতিপুৱা ছটাৰ ৰাতিপুৱা ছটাৰ পৰা নটালৈকে খোলা থাকে আৰু গধূলি পিছবেলা প্ৰায় তিনটাৰ পৰা নটা বজালৈকে নটা বজালৈকে খোলা থাকে আৰু এই মোৰ এই বিপণীখন দেওবাৰে বন্ধ দেওবাৰে বন্ধ ৰখা হয় কাৰণ বন্ধ থকা দিনা মোৰ ঘৰত ঘৰৰ কাম বন কৰিবলগা হয় আৰু মই প্ৰত্যেকটো দেওবাৰে দেওবাৰে কেক নিমকি নিমকি কেক নিমকি বনোৱা হয় কেক নিমকি বনোৱা হয় আৰু আৰু সেই দোকান দোকানখন কেক নিমকি বনোৱাৰ লগত উপৰিও মোৰ কাপোৰ কানি চিলোঁ কাপোৰ কানি চিলোৱা হয় আৰু কেক নিমকি বনাই মেলি মই দোকানে দোকানে দোকানে দোকানে যাব লগা হয় মোৰ এই কেক নিমকি বনাওঁতেও মোৰ বহুত সময় লাগে সেইটো কাৰণে মই প্ৰত্যেকটো দেওবাৰে দেওবাৰে নিমকি কেক নিমকি কেক বনাব নিমকি কেক বনাওঁ আৰু দোকানে দোকানে দোকানে দোকানে দিব লগা দোকানে দোকানে দিব লগা দিব লগা হয় কেক কেক নিমকি বনাওতেওঁ বহুত বহুত সময় বহুত সময় দৰকাৰ হয় সেইটো কাৰণে মই দেওবাৰ দেওবাৰ দিনটোতেই মই দোকান বন্ধ কৰি দোকান বন্ধ কৰি কেক নিমকি কেক নিমকি বনাওঁ আৰু বিভিন্ন ধৰণৰ কাম কৰিব লগা হয় কেক নিমকি বনোৱাৰ উপৰিও মোৰ কাপোৰ কানি কাপোৰ কানি চিলাব লাগে আৰু বিভিন্ন ধৰণৰ বিভিন্ন ধৰণৰ ঘৰুৱা বিভিন্ন ধৰণৰ ঘৰুৱা কাম বনো বিভিন্ন ধৰণৰ ঘৰুৱা কাম বনো থাকে সেইটো কাৰণে মই দেওবাৰে দোকানখন দোকানখন বন্ধ ৰখাৰ বন্ধ বন্ধ কৰাৰ সিদ্ধান্ত কৰিলোঁ কাৰণ দেওবাৰ দিন দেওবাৰ দিনটোত দেওবাৰ দিনটো বন্ধ থাকিলে বহুত বহুত কাম কৰি বহুত কাম দেওবাৰ দিন বন্ধ থকা দিনা কাম বহুত কৰিব লগা হয় সেইটো কাৰণে মই দেওবাৰ দিনটোতে দেওবাৰ দিনটোৱে বন্ধ দোকানখনো বন্ধ ৰাখোঁ কাৰণ দেওবাৰ দিন বন্ধ বাৰত দোকান দেওবাৰ দোকান বন্ধ দিনতে মই বিভিন্ন বিভিন্ন মেচিনৰ মেচিনৰ কামো থাকে আৰু নিমকি কেকো বনা বনাব লগা হয় সেই নিমকি কেক বনাবলৈ যথেষ্ট সময়খিনি প্ৰয়োজন হয় নিমকি বনাওঁতেও বহুত বহুত সময় বহুত সময়ৰ প্ৰয়োজন হয় আৰু কেক বনাবলৈও বহুতখিনি সময় বহুতখিনি সময় লাগে সেইটো কাৰণে মই কেক নিমকি বনাই লৈ কেক নিমকি বনাই পানী মই দোকানে দোকানে দোকানে দোকানে যাব লগা হয় আৰু দোকানে দোকানে দি মই কেক নিমকি বনাই দোকানে দোকানে নিজে দিব নিজে দিব লগা হয় আৰু এই নিমকি বনায়ো বহুত বহুত লাভৱান হৈছোঁ আৰু সেইটো কাৰণেই মই দেওবাৰ দিনটোতেই বন্ধ বাৰটোতে মই বন্ধ বাৰটোতে মই নিমকি কেক আৰু নিমকি নিমকি কেক ভুজিয়া ভুজিয়া বনাওঁ আৰু যিদিনাখনেই বনাওঁ মই আগবেলা পেকি পেকিং নিমকি কেক বনাই পেকিং কৰি মই দোকানে দোকানে দোকানে দোকানে দিব দিবলে যাব লগা হয় আৰু সেই দোকানত দোকানৰ পৰা দোকানত দোকানে দোকানে দি অহাৰ পাছত মই মেচিনত মেচিনত মেচিনত বহোঁ কাৰণ মই কাপোৰ মই কাপোৰ কানি চিলাওঁ সেই কাপোৰ কানি কাপোৰ কানি চিলাবলৈ বহুত সময় বহুত সময়ৰ প্ৰয়োজন হয় আৰু সেই কাপোৰ কানি কাপোৰ কানি চিলাই মেলি মই সেইটো কাৰণে দেওবাৰে দেওবাৰ দিনটোতেই মই দোকান বন্ধ দোকান বন্ধ কৰি ৰাখোঁ আৰু দোকান দোকানো চফা দোকানো চফা কৰিবলগা হয় আৰু সেইটো কাৰণে মই দোকান বন্ধ দোকান বন্ধ কৰোঁ আৰু দেওবাৰ দেওবাৰ দিনটোতেই যথেষ্টখিনি কাম হয় বন সেইটো কাৰণে মই দোকান দেওবাৰে বন্ধ কৰি ৰাখোঁ